আজিকালি বিশেষকৈ বৰ্তমান সময়ত ল'ৰা ছোৱালীসমূহে শিক্ষাৰ ক্ষেত্ৰত বাহিৰলৈ যাব বিচাৰে কাৰণ আমাৰ এই অসম বা ভাৰতৰ ভিতৰত যি ল'ৰা ছোৱালীসমূহে যি শিক্ষা বিচাৰে সেই শিক্ষাটো নাপায় কাৰণ কিছুমানে যি বিষয় বা কাম কৰি ভাল পায় সেই সমূকে ছাব্জেক্ট বা বিষয়ত ৰূপান্তৰিত কৰিব বিচাৰে আৰু সেইকাৰণে আমাৰ এই অসমৰ ভিৰতৰ সেইসমূহ উপলব্ধ নহয় যাৰ ফলত তেওঁলোকে বিশেষকৈ অসমৰ বাহিৰলৈ যাব যোৱাটোৰ সিদ্ধান্ত লয় আৰু ইয়াৰ ফলত তেওঁলোকে সেই শিক্ষা সমাপ্ত কৰিয়ে তাতে কোনো কোম্পানী বা নিজাববীয়াকৈ থাকি কিবা এটা উপাৰ্জন কৰি তাতে বসবাস কৰে আৰু তেওঁলোকে অসমলৈ পুনৰ আহিবলৈ নিবিচাৰে বৰ্তমান সময়ত বিশেষকৈ ডাক্তৰ চিকিৎসক বিষয়াসমূহে বাহিৰলৈ শিক্ষা গ্ৰহণ কৰেগৈ আৰু পুনৰ ইয়ালৈ অসমলৈ আহিব নিবিচাৰে যাৰ ফলত বাহিৰত উন্নতি হয় আৰু অসমৰ লোকসকল পিছপৰি থাকে যদি সেই লোকসকল অসমলৈ পুনৰ ঘূৰি আহে তেতিয়া উচ ভাল চিকিৎসক অভাৱ নহয় কোনো লোকসকল বাহিৰলৈ যাবলগীয়া নহয় আৰু তেওঁলোকে ইয়াতে ভাল চিকিৎসা পালেহেঁতেন আৰু কিছুমান বহুতো কৰ্মচাৰীসকলেও আমাৰ অসমত থাকি সিমান যিটো বিচাৰে সেই কাৰ্য কৰিব নোৱাৰে যাৰ ফলত বাহিৰলৈ যায়গৈ আৰু বাহিৰতে থাকি পেলাই নিজে বসবাস কৰে সেইকাৰণে মোৰ ম মতে যিসকল লোক শিক্ষাৰ বাবে যায় সেইসকল পুনৰ অসমলৈ ঘূৰি আহি অসমতে থাকি কাৰ্য কৰিব লাগে আৰু নিজৰ দেশখন আৰু উন্নতি পথত আগুৱাই নিয়াতো চিন্তা কৰিব লাগে